জৈৱিক হাঁহ কুকুৰা পালনত আমাৰ বহুতো সুযোগ আছে জৈৱিক হাঁহ কু আমি এ হাঁহ পোৱালি হাঁহ কুকুৰা পোহোঁতে সৰুৰ পৰা ডাঙৰ হওঁতে আমাৰ ঘৰুৱা চাউল দ চাউল দানা সকলো ঘৰৰ পৰাই দি ঘৰত দিবলগীয়া হয় জৈৱিক জৈৱিকভাৱে পালন জৈৱিক দিবলৈ হ'লে ঘৰুৱা হিচাপে দিবলৈ হ'লে হাঁহ কুকুৰাবোৰ ভালকৈ ডাঙৰ দীঘল হয় একো কষ্ট অসুবিধা নহয় দি হাঁহ কুকুৰা পালনে মানুহক বহুতো সুবিধা বহুতো সুবিধা হয় কাৰণ হাঁহ কুকুৰা এটা ডাঙৰ কৰিলে ম হাঁহ কুকুৰা ডাঙৰ কৰিলে আমি আমি ধুনীয়াকৈ বিক্ৰী কৰি আমি আমাৰ চলিবলৈ বহুতো সুবিধা হয় আৰু আৰু কষ্টও নহয় কাৰণ আমি ঘৰুৱাভাৱে ব্যৱহাৰ কৰিলে হাঁহ কুকুৰাৰ একো অনিষ্ট নহয় ঘৰুৱাভাৱে বস্তু ব্যৱহাৰ কৰিব কৰাৰ কাৰণে হাঁহ কুকুৰাবোৰ ডাঙৰো হয় একো বেমাৰ আজাৰো ঘপককৈ নহয় যদি আমি ভালকৈ হাঁহ কুকুৰা পুহোঁ আমাৰ আমাৰ এখন ভালকৈ এখন ডাঙৰ ফৰা আমি কিন বনায়ো জৈৱিকভাৱে বস্তু ব্যৱহাৰ কৰিলে মানে ঘৰুৱা বস্তু ব্যৱহাৰ কৰিলে মানে ঘৰৰ হাঁহ কুকুৰাবোৰ অতি সোনকালে ডাঙৰ হয় সেইবোৰ একো অসুবিধা নহয় হাঁহ কুকুৰাবোৰৰ আৰু এইবোৰ হাঁহ কুকুৰা পালনত বহুতো বেয়াও আছে কাৰণ হাঁহ কুকুৰা ভালকৈ পুহিব লাগে নহ'লে হাঁহ কুকুৰা হাঁহ কুকুৰা ভালকৈ নু নোপুহিলে বহুত সোনকালে সোনকালে ন মৰিও থাকে কাৰণ আমি ভালকৈ চাব লাগে হাঁহ কুকুৰা পুহিলে পুহিলে ঘৰত সদায় ৰাতিপুৱা গধূলি সিহঁতক দানা দিয়া কাম ঘৰতে সকলো ধৰা চাই থাকিলে হাঁহ কুকুৰাবোৰ ভালকৈ ডাঙৰো হয় সদায় ভালকৈ সময়ত নিয়মত আমি দানা পানী দিব লাগে হাঁহ কুকুৰাক নহ'লে হাঁহ কুকুৰা খাব নাপালে সৰু হৈ থাকে ভালকৈ খাব দিলে জয় ভালকৈ ঘৰত বনাই খাবলৈ দিলে হাঁহ কুকুৰা হাঁহ কুকুৰাবোৰ অতি সোনকালে ডাঙৰ হয় যদি আমি সেইখিনি সুবিধা কৰি দিব নোৱাৰোঁ আমি আমাৰ হাঁহ কুকৰাবোৰ সদায় একেবাৰে বেমাৰী ডাঙৰ হ'ব নোৱাৰে মৰে সেই তেনেকুৱা ধৰণৰ হয় সেইকাৰণে আমি ভালকৈ ঘৰত দানা পানী ব্যৱহাৰ কৰি ভালকৈ আমি ডাঙৰ দীঘল কৰিবলৈ আমি নিজৰ সুবিধাটো নিজেই কৰি দিব লাগে কাৰণ এইবোৰ এইবোৰ কৰিলে আমি হাঁহ কুকুৰা ডাঙৰ হোৱাৰ পাছত এমি বজাৰত গৈ মাংস বিক্ৰী কৰি হাঁহ কণী বিক্ৰী কৰি আমি চলিবলৈ পাৰোঁ আমাৰ বহুতো সুবিধা হয় তেনেকৈ বৰ্তমান এইখিনিয়ে আমাৰ ঘৰুৱা আমাৰ মাইকী মানুহৰ এইখিনিয়ে আমাৰ বহুতো সুবিধা হয় কাৰণ আমি বাহিৰলৈ ওলাই যাব নোৱাৰিলে আমি ঘৰুৱাভাৱে ঘৰতেই বহি এ হাঁহ কুকুৰা ভালকৈ পালন কৰিলে আমাৰ বহুতো সুবিধা হয় এইখিনি আমি ক'তো ওলাই নোযোৱাকৈ আমি ডাঙৰ গম পাওঁ ক'তো কষ্ট নকৰাকৈ আমি ঘৰতে বহি সেই সেইখিনি বিক্ৰী কৰি নিজৰ হাতত নিজে টকা আনিবলৈ পাৰোঁ আমাৰ একো অসুবিধা নহয় যদি ভালকৈ তুলিবা সময়মতে আমি বস্তু নিদিলে খাব নিদিলে হাঁহ কুকুৰাবোৰ কষ্ট পায় ডাঙৰ নহয় কণীও নাপাৰে যদি সিহঁতি ভালকৈ যদি খাবলৈ দিওঁ আমাক কণীও পাৰে আও অতি সোনকালে ডাঙৰ হয় আমাৰ সুবিধা হয় সেইবোৰ আমি আমি আৰু আৰু বেছিকৈ বা আমি আও দিবলৈ পাৰোঁ সেইটো আমাৰ বহুতো সুবিধাজনক হয় সেইকাৰণে আমি জৈৱিকভাৱে সদায় হাঁহ কুকুৰা পুহি পুহি কিনে পুহিব লাগে কিন্তু ভালকৈ যদি দানা দি পানী ব্যৱহাৰ নকৰিলে মানে আমাৰ আমাৰ আমাৰ বেয়াও হয় হাঁহ কুকুৰা মৰেও নাবাচেও সেইকাৰণে আমি সৰু সৰুৰ পৰা ডাঙৰলৈ হাঁহ কুকুৰা এটা পুহিলে মানে সদায় সিহঁতক ভালকৈ খোৱাটো ব্যৱস্থা কৰিব লাগে দানা পানী সময়ত চাউল তুংগুৰি সেইবোৰ সকলো বস্তু ভালকৈ সিহঁতক ব্যৱহাৰ সিহঁতক আগত যদি দিওঁ সিহঁতে অতি সোনকালে ডাঙৰো হয় আৰু ভালো হয় আৰু সুস্থও হৈ থাকে আৰু সেইখিনি আমাৰ ভাল কৰি দিলে আমাৰ সুযোগো হয় আমাৰ নিজৰ ঘৰুৱা ঘৰুৱাভাৱে আমি বিক্ৰী কৰিবলৈও আমাৰ ভাল হয় সেইকাৰণে আমি বজাৰত গৈ সেইবোৰ বিক্ৰী কৰিবলৈ পাৰোঁ থ'বও বিক্ৰী কৰিব পাৰোঁ সেইকাৰণে সদায় হাঁহ কুকুৰা ভালকৈ পুহিব লাগে নহ'লে আমি ভালকৈ নোপুহিলে আমি দানা পানী ভালকৈ বনাই আমাৰ বেয়া আমাৰ বেয়া হৈ যায় ধ্বংস হৈ যায় হাঁহ পোৱালিবোৰ নষ্ট হৈ যায় এনেই যায় কষ্টৰ ফল এনেই যায় মানুহৰ